মোৰ আটাইতকৈ স্মৰণীয় ভ্ৰমণ যদি ক'ব যাওঁ সেইটো হ'ব যে মই যোৱা মাহত ইটো বছৰৰে মই যোৱা মাহত মই গুৱাহাটীলৈ ভ্ৰমণ কৰিবলৈ গৈছিলোঁ বিশেষ কাৰণত গৈছিলোঁ এটা অধিৱেশনত কাৰণত আৰু মই এই অধিৱেশনত কোনোদিন গৈ পোৱানাছিলোঁ আৰু মই ভ্ৰমণটোত এই যি সুযোগ পালোঁ মই যাবলৈ গুৱাহাটীলৈ এইটো মই বহুত লাকী ফিল কৰোঁ নিজকে আৰু অকল ভ্ৰমণটো গৈ অহাটো হয় বহুত প্ৰব্লেমছো হৈছিলে সমস্যাই দেখা দিছিলে আৰু বহুত ভাগৰ লাগিছিলে টোপনি খতি হৈছিলে কিন্তু এই ভ্ৰমণ মোৰ কাৰণে বহুত স্মৰণীয় থাকিব সদায় কিয়নো এই ভ্ৰমণত মই নিজৰ এটা আত্মবিশ্বাস এটা আহিলে যে মই অকলে ক'ৰবাত গৈ আহিব পাৰিম ইমান দূৰ এতিয়া মই উজনি অসমৰ পৰা তাত মই যোৱাটো ডাঙৰ কথা হয় মই যে অকলে গৈ সেই অধিবেশনটো এটেণ্ড কৰি মোক আহি ঘূৰি অহাটো ডাঙৰ কথা হয় মোৰ কাৰণে সেইটো কাৰণে মোৰ কাৰণে বহুত মেম'ৰেবল ভ্ৰমণটো মোৰ জীৱনত সদায় মনত থাকিব আৰু লগতে তাত গৈ যি সুন্দৰ সুন্দৰ জেগাবোৰ দেখা পাইছিলোঁ নেচাৰ ইমান ধুনীয়া আছে আৰু গুৱাহাটী চহৰটো ইমান ধুনীয়া আছে তাত মই প্ৰথম চহৰৰ মই চালোঁ ডাঙৰ ডাঙৰ বিল্ডিংছ ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্টছকেইটাত শ্ব'পিং মলছ তাতো সোমাব পালোঁ তাত মই চাব পালোঁ যোনটো আমাৰ এই আমাৰ এৰিয়াত আমি দেখিব নাপাওঁ বা মই দেখিব নাপাওঁ তাত মই চাব পালোঁ আৰু লগতে ইমান ডাইভাৰ্ছ ডেভেলপ্ড এটা চহৰ হয় আমাৰ অসমত এক নম্বৰ চহৰ বুলি আমি ক'ব পাৰোঁ অসমতে নহয় এই গুৱাহাটী চহৰখন গোটেই ভাৰতবৰ্ষতে বিখ্যাত হৈ আছে আৰু তাত গৈ পাই মই মোৰ মেমৰী মই যদি ক'ব যাওঁ তাত বেষ্ট হয় সেইটোৱে হ'ব যে মই তাত নতুন মানুহবোৰ চিনাকী হ'ব পালোঁ নতুন মই মানুহ চাই পালোঁ তাত নতুন মানুহ মই চিনাকী হ'বলৈ শিকিলোঁ মই বহুত ইনট্ৰ'ভাৰ্ট হয় কিন্তু মই তাত গৈ নতুন মানুহ চালোঁ শিক্ তেওঁলোকৰ লগত চিনাকী হ'লোঁ নতুন এটা মই ভাই কথা বতৰা পাতি ফুৰিবলৈ গ'লোঁ লগতে সেই ধুনীয়া ধুনীয়া ঠাইবোৰ চালোঁ আৰু লগতে তা মই ক'ব গ'লে মোৰ তাত মেম'ৰেবল কথাটো হ'ব গ'লে তাত যোনটো ফুড দিছিলে সেই অধিৱেশনত যি ফুড আছিলে মান্ মানুহবোৰে অকল ফুড ভাল বুলি নকওঁ তাত মানুহ ছাৰ্ভ কৰা মানুহবোৰ বহুত ভাল আছিলে ই তাত বনোৱা মানুহবোৰ তেওঁ হস্পিটেবোল আছিলে মানুহবোৰ সেইটো মোৰ কাৰণে বহুত মেম'ৰেবোল থাকি যাব মোৰ গোটেই চিৰস্থায়ী মোৰ সেই মনত থাকিব কথাবোৰ যিবোৰ ঠাইত মই তাত গৈছিলোঁ যিবোৰ মানুহে তাত এটেণ্ড কৰিছিলে যি আমাক তেওঁলোকৰ ঘৰত ৰাখিছিলে ঘ যোনঘৰত আমি থাকিছিলোঁ সেই ঘৰতো আমি শান্তিকৈ থাকিব পালোঁ একো সমস্যা দেখা নিদিছিলে আৰু সেই মানুহ আমাৰ আগত যি ব্যৱহাৰ পাতি দেখাইছিলে সেই ব্যৱহাৰ পাতিতো আমি বা মই চিৰস্থায়ী মনত থাকিব এতিয়া মই আৰু সেই ভ্ৰমণৰ বিভিন্ন বিভিন্ন ঠাইত সেই ঘৰৰ মনুহবোৰে আমাক ফুৰাব লৈ গৈছিলে তেওঁলোকৰ গাঁৱত তো গাঁৱত যিবোৰ বস্তু আছিলে বহুত পাহাৰীয়া সেই সেই ইলাকাটো বহুত পাহা পাহাৰীয়া আছিলে আৰু মোক তাত ফুৰাবলৈ লৈ গৈছিলে আৰু তেওঁলোকৰ ইমান অবাক হৈছিলোঁ চাই যে নতুন চিনাকী কিন্তু তেওঁক লৈ গ'ল বিশ্বাস কৰিলোঁ তেওঁকো যে লৈ যাব তেওঁলোকে বিভিন্ন ধৰণৰ ঠাই আমি ৱাটাৰফল চালোঁ আৰু বহুত ঠাইবোৰ লগ পালোঁ নতুন তাৰ কালচাৰটো আমি চালোঁ বেকগ্ৰাউণ্ড আমি অসমত আমি বহুত কালচাৰ দেখি পাওঁ আমি সেই তাতো নতুন এটা কালচাৰ চাই মই বহুত আনন্দিত হ'লোঁ নতুন কালচাৰ এটাৰ পাৰ্ট হৈ বহুত আনন্দিত হ'লোঁ আৰু সেইটোৱে মই মোৰ চিৰস্থায়ী মোৰ মনত থাকিব